হয় আচাম মেডিকেল কলেজতে লাগিছে কওক

অঁ হয় পাব আপুনি এপইণ্টমেণ্ট ল'ব কাৰণে কল কৰিছিলে নেকি

সঞ্জীবনীত দেখাইছিলে ন

মীনা গগৈ ন আপোনাৰ এড্ৰেছ

হয় ফোন নাম্বৰটো এবাৰ ৰিপিট কৰিব নাইন ছিক্স ছেভেন ডাবল এইট চেভেন নাইন টু এইট জিৰ' আচ্ছা ঠিক আছে মই আপোনাৰ এপইণ্টমেণ্টটো দুটা বজাত ৰাখি দিছোঁ আপুনি দুটা বজাত পোৱাকে আহি যাব দুটা বজাত পাব হয় হয় হয় ডক্তৰজনটো ভালেই হয় বহুত কেইজন পেচেণ্টে আপোনাৰ দেখুৱাই মেলিটো ভালেই পাইছে বাৰু হয় আপুনি এবাৰ ট্ৰিটমেণ্ট কৰি চাওক হয় হয় মই কাউণ্টাৰতে থাকিম আপুনি যেতিয়া সোমাই আহিব মই আপুনি মোক ক'লেই মই গম পামেই আপোনাৰ নামটো যদি আপুনি কৈ দিয়ে মই তেতিয়া আপোনাকে ৰিচিপ্টটো দি দিম অঁ অঁ ঠিক আছে দিয়ক থেংক ইউ